মই একযোৰ কাপোৰ অনলাইনত অৰ্ডাৰ কৰছিলোঁ কিন্তু কাপোৰযোৰ দিব দিছিলোঁ নীলা হ'ল বেঙুনীয়া কাপ আৰু কাপোৰযোৰ কটন বুলিয়ে ভাবি দিছিলোঁ কিন্তুতো কটন নহয় সেইকাৰণে সেইযোৰ কাপোৰ মোক নালাগে আৰু মই লগতে চেণ্ডেল একযোৰো অৰ্ডাৰ কৰছিলোঁ কিন্তু চেণ্ডেলযোৰো সিমান ঠিক নাপালোঁ গতিকে ভৱিষ্যতে মই আৰু অনলাইনত বস্তু নিকিনো